হয় বাইক আৰোহী হিচাপে বৰ্তমান সময়ত বহুতো বিশেষকৈ পৰিবহণৰ ক্ষেত্ৰত অসমৰ গ্ৰাম্য় অঞ্চলসমূহত বহুতো সমস্য়াৰ সৃষ্টি হোৱা দেখা যায় বিশেষকৈ নগৰীয়া অঞ্চলত যানযঁটৰ সমস্যা আৰু গাঁৱলীয়া অঞ্চলত যা বাটপথৰ বহুতো অসুবিধা হোৱা দেখা যায় গাঁৱৰ গ্ৰাম্য় অঞ্চলৰ বাট পথসমূহ অতি সুবিধাজনক নহয় কেঁচা ওখোৰা মোখোৰা ৰাস্তাৰ লগতে ঠেক হোৱাৰ বাবে এইসমূহ অঞ্চলত বহুতো অসুবিধা হোৱা দেখা যায় তদুপৰি কিছুমান একদম ভিতৰুৱা গ্ৰাম্য় অঞ্চলত বিভিন্ন ধৰণৰ কেঁচা ৰাস্তা থকাৰ উপৰিও বানপানীৰ কাৰণেও কেতিয়াবা যান বাহনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হোৱা দেখা যায় বিশেষকৈ আজিকালি যান বাহনৰ মূল সমস্য়াৰ ভিতৰত প্ৰধানকৈ বৰ্তমান সময়ত জনসংখ্য়া বৃদ্ধিৰ লগে লগে যান বাহনৰ সংখ্য়া বহু বেছি পৰিমাণে বৃদ্ধি পাইছে ফলস্বৰূপে এজন আৰোহীৰ বাবে উন্মুক্ত মনেৰে বা মুক্ত মনেৰে নিচিন্তভাৱে এখন বাহন চলোৱাতো সম্পূৰ্ণ সুবিধাজনক নহয় গতিকে যান বাহনৰ ক্ষেত্ৰত বৰ্তমান অসমৰ বহুতো অসমত বুলিয়েই নহয় মই বহুতো সমস্য়াৰ সন্মুখীন হৈছোঁ ইয়াৰ ভিতৰত মই উল্লেখ কৰা সমস্য়াসমূহেই উল্লেখযোগ্য়